চিলিণ্ডাৰ ব্যৱহাৰ কৰিলে তাৰ পিছত চিলিণ্ডাৰটো বন্ধ কৰিব লাগে জুইৰ ভয় থাকে বিপদ হয় মানুহৰ গতিকে বন্ধ কৰাটো উচিত সেইয়াই আৰু